সৰুতে মই ছবি আঁকি ভাল পাইছিলোঁ আৰু সেইকাৰণে মই আৰ্ট স্কুলত নামভৰ্তি কৰাই দিছিলে দেউতাই আৰু আমাৰ আৰ্ট স্কুলত মা গৰম বন্ধত আমাৰ কৰ্মশালা হয় সেই কৰ্মশালাত আমাৰ বিভিন্ন ধৰণৰ ছবি আৰু মূৰ্তি বনাবলৈ শিকাইছিল মই সেই সময়ত সৰু আছিলোঁ কাৰণে মই বিশেষকৈ পখিলা ভাল পাইছিলোঁ মই মাটিৰে এটা পখিলা বনাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু বাৰে বাৰে মই পখিলাটো বনোৱাত মানে সমৰ্থক হোৱা নাছিলোঁ বাৰে বাৰে পখিলা বনাওঁতে মোৰ পাখি দুখন ভাঙি গৈছিল সেই সময়ত ছাৰে আহি মোক দেখুৱাই দিছিল যে পখিলাটো বনাবলৈ আমাৰ যিটো মানে মাটিৰ যিটো মানে পৰিমাণ আৰু মাটিটো আমি যেনেদৰে বনাব লাগে সেইদৰে মই বনাব পৰা নাছিলোঁ ছাৰে কৈছিল যে আমি আটা যেনেদৰে মঠোঁ ঠিক তেনেদৰে মাটিখিনিও তেনেকৈ মঠি ল'ব লাগিব আৰু পখিলাৰ পাখি দুখন বনাবলৈ হ'লে আমি কাৰ্টন কাটি প্ৰথমে পাখি দুখন বনাই ল'ব লাগিব তাৰ পাছতহে আমি মাটিৰে পাখি দুখন বনাব পাৰিম